হয় মই ভাবোঁ যে যিসকলে ডিগ্ৰী পাছ কৰিছে তেওঁলোকে তেওঁলোকৰ জীৱনত ভালেই কাম কৰিছে কাৰণ আজিৰ দিনত যিকোনো ক্ষেত্ৰতে হওক আপোনাৰ চৰকাৰী হওকে বা বেচৰকাৰী হওক সকলো ক্ষেত্ৰতে আপোনাৰ ডিগ্ৰী পাছ কৰিলে যথেষ্ট লাভালাভ হয় তেওঁলোকে আগুৱাই যাব পাৰে এটা প্লাছ পইণ্ট থাকে আৰু লগতে যিসকলৰ ধৰক আপোনাৰ ডিগ্ৰী নাই তেওঁলোকে হ'লেও হতাশ নালাগে কাৰণ বেলেগো আপোনাৰ ডিগ্ৰীৰ বাহিৰে আপোনাৰ নিজৰ যিটো আছে নিজৰ যিটো আপোনাৰ টেলেণ্ট এই টেলেণ্টৰ যোগেদিও আপুনি বিভিন্ন ধৰণৰ কাম কাজ কৰি বা বিভিন্ন ধৰণৰ ব্যৱসায় বেপাৰ বাণিজ্য কৰি আপুনি আপোনাৰ নিজৰ জীৱন আগবঢ়াই লৈ যাব পাৰে কিন্তু মই ভাবোঁ যে ডিগ্ৰীটো থাকিলে মানুহৰ জীৱনত প্লাছ পইণ্টটো থাকে কাৰণ এইটো থাকিলে আপোনাৰ চৰকাৰী ক্ষেত্ৰত বিভিন্ন ধৰক যেনে ধৰক ফৰ্ম ফিল আপৰ ক্ষেত্ৰত যিকোনো যি যি প'ষ্ট ওলায় এইবোৰ ক্ষেত্ৰত আপুনি ফৰ্ম ফিল আপ কৰিবলৈ বহুতো সহজ হয় কোনো আপোনাৰ হেৰি নালাগে এটা বেচেলৰ ডিগ্ৰী হ'লে আপুনি ধুনীয়াকৈ এখন ফৰ্ম ফিল আপ কৰি এখন আবেদনপত্ৰ আপুনি দিব পাৰে আৰু আজিৰ দিনত হয়তো মই ভাবোঁ বহুত মানুহেই হয়তো যিবোৰ ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালী তেওঁলোকে হয়তো এইম সেইটোৱে হয় যে তেওঁলোকে বেচেলৰ ডিগ্ৰী বা ডিগ্ৰী লাভ কৰে কলেজৰ ডিগ্ৰীটো লাভ কৰি এটা চৰকাৰী চাকৰি কৰি নিজৰ যিটো জীৱন সেইটো সুখে শান্তিৰে কটাব পাৰে আৰু ঘৰৰ মা দেউতা বা সদস্যসকলেও এইটোৱে ভাবে যে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কলেজৰ ডিগ্ৰী পাছ কৰি এটা চৰকাৰী চাকৰি কৰি বা বেচৰকাৰী চাকৰি কৰি ধুনীয়াকৈ তেওঁলোকৰ নিজৰ নিজৰ জীৱন গঢ়ি তোলে আৰু ই ধুনীয়াকৈ মানে মানুহৰ জীৱন মই ভাবোঁ যে মানুহৰ জীৱনত এটা ধুনীয়াকৈ চলিব হ'লে বা এটা চাকৰিৰ বাবে ডিগ্ৰী চৰকাৰী চাকৰি হওক বা বেচৰকাৰীয়েেই হওক এটা ডিগ্ৰী থকাটো মানুহৰ জীৱনত বা এজন ব্যক্তিৰ ক্ষেত্ৰত অত্যন্ত প্ৰয়োজনীয় হয়